গাজপুলি ৰুওঁতে তাত প্ৰথমতে মাটিখিনি চহাই ল'ব লাগে তাৰে পিছত গোবৰ সাৰ দিবা লাগে দি বেৰা খোৰা দিব লাগে দি গাজপুলিডাল যত্ন কৰবা লাগে বহুত ছাগাল গৰু আহি তাৰমানে খাই দিয়ে বাৰে বাৰে বেৰা দিওঁ বাৰে বাৰে ভাঙি পেলাই ভাঙি পেলয় তাৰে পিছত ফুল পুতো ফুল ফুল গছত বেৰা খোৰা দিওঁ সেইয়ও ভাঙি পেলয় আৰু নতুনকৈ বেৰা দিব লগা হয় বহুত ছাগাল গৰু সেই খায় সেইকাৰণে তাৰমানে আমি একো বস্তু পুতি তাৰমানে ৰাখবা নৰোঁ ছাগাল গৰুৰ বিৰাট অত্যাচাৰ গাছপুলিডাল পুতো এই বাৰে বাৰে ভাঙি দেই খাই পেলয় ছাগালে ছাগালে খায় গৰুই খায় বেৰা খান আৰু পুতি দিওঁ বেৰাখান দিলি কি হ'ব ভাঙি চাঙি আৰু খাই লৈয়ে যায় সেইকাৰণে আমি তাৰমানে ভাল বহুত ছাগাল গৰু আছোঁ না ছাগাল গৰু থাকাৰ কাৰণে তাৰমানে বস্তুখিনি মানে পুতিও ৰাখবা নোৰি সেইকাৰণে চায় পানী চানী দি গোবৰ মাটি দি সেনেকৈ ৰাখি থাকোঁ আৰ ছাগাল গৰু নোখা কৰি ফুলটো পুতোঁ ফুলটো আহি আগটো খাই দিয়ে আমাক গোবৰ পানী সাৰ সাৰ চব দিওঁ দিলি কি হ'ব খাই লৈ চব চাফা কৰি থৈ যায় নতুনকৈ পুতলি কি হ'ব পুতি থওঁ আৰু সেয়ে কৰে